মাছ মাছ মাৰিবলৈ আমাৰ বহুত অসুবিধা হৈছে বম দি মাছ মাৰে আৰু নানানটা প্ৰদূষণ উলিয়াই আজিকালি কাৰেণ্টৰ দ্বাৰাই মাছ মাৰা মাছ মাৰে তেনেকৈ মাছ মাৰি মাৰি মাছৰ সৰু হেৰিটো উৎপাদনটো আমাৰ পৰা কমাই দিছে কাৰণ আমি মাছৰ ওপৰতে মাছ ধৰিবলৈ আমি অসুবিধা পোৱা হৈছোঁ কাৰণ মাছ মাছ মাৰা বম চম বম দি মাৰে কোনোবাই লাইন দি মাৰে তেনেকৈ মাছ মাৰি লৈ পেলাই মাছৰ উৎপাদনটো কমাই দিছে আৰু আজিৰ যুগত মিছ মাছ পাবলৈ নোহোৱা হৈছে কাৰণ মাছ মা কাৰণ হ'ল প্ৰদূষণ কিয় নানানটা মাছ পানী বিপ ৰীত ব্যৱহাৰ কৰিব বস্তু ব্যৱহাৰ কৰিবলৈ ল'লে গতিকে মাছটো কমি গৈছে আৰু কেতিয়াবা মা ঘিলাধাৰী নৈয়ে নদীত হওক বা ব্ৰহ্মপুত্ৰ নদীতে হওক কেতিয়াবা বেছিকৈ মাছ মাৰি থকা দেখোঁ তাৰ কাৰণে গৰৈ কাৱৈ বা মিছামাছ সৰু সুৰা কিছুমান মাছ আমি চকুৰে নেদেখাই হৈ গলোঁ কাৰণ মাছ মাছ পানীখিনি প্ৰদূষণ হোৱাৰ বাবে মাছখিনি আমি দেখিব নোপোৱা হ'লোঁ মাছখিনি দেখিব নোপোৱা হ'লোঁ কিয় ব কাৰণ মাছত যিটো পানীৰ প্ৰয়োজন সেইটো পানী মাছে পোৱা নাই বিশুদ্ধ পানী যেতিয়া মাছে পাইছে তেতিয়া আমাৰ ধৰক আমি অকণমান ক বেলেগ মাছে ধৰিবলৈ অকণমান অসুবিধা হৈছে তাৰবাবে আমি নানানটা কষ্ট ভোগ কৰিব লগা হৈছে গতিকে আপোনালোকে যদি পাৰে ইয়াক অকণ চেষ্টা কৰি যাতে বহুখিনি আগবঢ়াব আপোনালোকৰ পৰা আমি সহায় সহযোগ পাওঁ তাৰ বাহিৰে আমি তাৰ সহায় সহযোগ কৰি ইয়াৰ অকণ হেৰি কৰি চকু কাণ দিয়ে যাতে ইয়াকে এয়া চকু কাণ দি লৈ পেলাই আমাৰ কৰ্মকৰ্তাখিনিক আগবাঢ়ি যাবলৈ সুবিধা দিয়ে আৰু লগতে আমিও যাতে তাৰ ওপৰতে কাম কৰি কিবা উপাৰ্জন কৰি খাব পাৰোঁ উপাৰ্জন কৰি ডাঙৰ বেলেগ বেলেগ মাছ ধৰি আৰু আজিকালিৰ জানত ধৰকচোন কাৰণ মাছক ইনজেকশ্যন দি হ'লেও বেলেগ কৰিব পাৰে গতিকে সেইখিনি আমাৰ পৰা বদলাই দিয়ক কাৰণ আমি লোকেল বিচাৰোঁ লোকেল মাছটো আমাৰ বহুত প্ৰয়োজন লোকেল মাছটোৱে লাগে লোকেলটোৰ দামো বেছি ধৰক আমি মাছ মাৰি লৈ লোকেল মাছটোৰে সৈতে অকণ বাঢ়িবও পাৰে আমি বা বঢ়াবও পাৰোঁ অকণ দামত বেছিলে লোকেল মাছটো অকণ আমি দামত বেছিলে আমাৰ পৰিয়াল পোহিবও পাৰিম তাৰবাবে আপোনালোকে যাতে লোকেল মাছটোৰ প্ৰতি যদি চকু দিয়ে বা চকু কাণ দি আমাৰ জীৱিকাসকলক আগুৱাই যাবৰ বাবে আপোনালোকে সুবিধা কৰি দিয়ে তাৰ ওপৰত আৰু চালানি মাছবিলাক যাতে আপোনালোকে বন্ধ কৰক কাৰণ বম দি মাৰে হেয়াত বহুত নানান বেমাৰ হ'ব পাৰে সেই বেমাৰৰ ওপৰত নানানটা মানুহৰো গাত বেমাৰ হয় কোনোবা দিনাখনি এই চালানি মাছেই মানুহক কিবাকিবি প্ৰয়োজন ডায়েৰিয়া ডিচেণ্ট্ৰি বা খজুলি এনেকুৱা কিছুমান ৰোগ মানে এই ৰোগবিলাকৰ পৰা আমাৰ ৰাইজক বচাবৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ প্ৰতি আপোনালোকে চকু কাণ দি আপোনালোকৰ দায়িত্ব পূৰা কৰে যেন এয়ে মোৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা